চাহ চাহ বনোৱাৰ বিভিন্ন নিয়ম আছে আমি একদম সাধাৰণভাৱে গৰম প্ৰথমে পানী গৰম কৰি তাত অকণমান নিমখ দি আৰু অলপমান চেনি দি তাৰপিছত কম পৰিমাণে চাহপাত দি আমি বনাব পাৰোঁ এনেকৈ বনালে আমি লালচাহ বুলি কওঁ যিটো লালচাহ লালচাহ সাধাৰণ নিয়মত এনেকৈ বনোৱা হয় তাৰপিছত আমি গাখীৰ চাহ বনাব পাৰোঁ গাখীৰ চাহৰ বাবে আমি প্ৰথম পানী বইল কৰি তাত পানীৰ সমজোখত গাখীৰ দি তাত চাহপাত দি আৰু যদি অলপমান বেছি সোৱাদযুক্ত কৰিব বিচাৰে তেনে অলপ কম পৰিমাণে ইলাচি দিব পাৰোঁ আৰু কিছু সময় বইল হ'বলৈ দিয়াৰ পিছত ইয়াক খাবলৈ বিৰাট সোৱাদজনক হয় আৰু একাপ সুন্দৰ গাখীৰ দিয়া চাহ হয়